আপোনাৰ শৈশৱৰ কেনেবা এনেকুৱা স্মৃতি আছে নেকি যিটো আপুনি আমাক জনাব বিচাৰে অঁ হয় আছে মোৰ সৰু কালৰ স্মৃতি এটা তোমাৰ আগত কওঁ শুনা তোমাৰ আগত ক'ম শুনা মই মানে ঊনৈছশ ন ঊনেছশ নব্বৈ চনৰ এপ্ৰিলৰ চাৰি তাৰিখে এঘাৰ এপ্ৰিলত জন্ম মোৰ গাঁও মই গাঁৱত জন্ম হৈছিলোঁ গাঁৱত মোৰ মা দেউতা খুড়া মানে ছয়জন আছিলোঁ খুব ভাল লগা পৰিৱেশ পেহী আছে আইতা আছে খুড়া খুড়ী খুব নদন বদন খুড়াৰ ল'ৰা ছোৱালী আছে এনেকৈয়ে আমি সদায় মানে অলপ লাহে লাহে ডাঙৰ হ'লোঁ সদায় স্কুলত যাওঁ ৰাতিপুৱা আগতে মানে যৌথ পৰিয়ালতো হেই মানে সিমান টকা পইছাৰ অলপ অভাৱ আছিল আমি স্কুল যাব লগা হ'লে ছাতি নাছিল ছাতি নাথাকিলে যেতিয়া বৰষুণ দিয়ে আমি কিহত যাম সেই ডাঙৰ ডাঙৰ কচুৰ পাত আছিল কচুৰ পাত কাটি দিয়ে আমি একদম বহুত দূৰ খোজকাঢ়ি স্কুলত যাব লাগে সেই কচুৰ পাত লৈ স্কুলত যাওঁ তাৰ পাছত আধা ৰাস্তাতে মানে কচুৰ পাত ফুটা হৈ যায় ফুটা হৈ গ'লে আৰু গাত পৰে মই সেনেকৈ স্কুলত যাওঁ সেনেকৈ দিনবিলাক পাৰ হৈ আহিল তাৰ পাছত আমি আহি ভাত চাত খাই গা পা ধুই এনেকৈ শুওঁ তাৰ পাছত সিমান নুশুওঁ আৰু মানে খেলাৰ খুব ইচ্ছা থাকে কাষত ল'ৰা ছোৱালী আছে খুড়াৰ ল'ৰা তাৰ পাছত এনেকৈ কাষতো আছে আমি এটা এনেকৈ লাইটৰ প'ষ্টৰ খুঁটা এটা আছে প'ষ্টৰ খুঁটাটোত সকলোৱে মিলি মানে সাত আঠটা ল'ৰা ছোৱালী মিলি লুকা ভাকু কিবাকিবি এনেকৈ খেল খেলি থাকোঁ এদিনাখন কি হ'ল মানে পঢ়া পঢ়া শুনা কৰি উঠি মানে আন্ধাৰ আন্ধাৰ হৈছে আৰু আন্ধাৰ হওঁতে আমি তেতিয়া বাৰান্দাত পঢ়োঁ বস্তা পাৰি দিয়ে বাৰান্দাত চাকি লৈ পঢ়ি থাকোঁ পঢ়ি থাকোঁতে মায়ে কৈছে বোলে যা দেউতাক চাহ খাব মতা বুলি ক' এনেতে দেউতাতো অলপমান দূৰ পালাক দূৰ পাওঁতে মই এ যাহ দেউতা গুছি গৈছে মই মাক কৈ আহোঁ এনেতে গুছি আহোঁতে মই কাষৰ ঘৰৰ ফালে চালোঁ চাওঁতেতো এটা ল'ৰা মানে মোৰ খুড়াৰ ল'ৰা এটাই মোক মাতিছে এইফালে আহচোন এনেকৈ মাতিছে মাতোঁতে মই আৰু ভাবিলোঁ ইতো ই আৰু মই একেলগে পঢ়ি আছিলোঁ দেখোন পঢ়ি থাকোঁতে পঢ়ি থাকিলেও সি হঠাৎ কেনেকৈ মোতকৈ আগতে আহি পালাক ইয়াতে তাৰপিছত মোক পূৰা মাতিছে মই যাব খুজি হঠাৎ ভাবিলোঁ আগতে তাক মই চাই আহোঁ সি মোৰ জেগাত আৰু পঢ়া জেগাত আছেনে নাই মই চাব যে যাওঁ হয় সি পঢ়ি আছে তেন্তে সেইটো কি আছিল সেইটো নিশ্চয় ভূত আছিল মোৰ মানে সেই স্মৃতিটো এতিয়াও সজীৱ হৈ আছে মনত মানে কি দিন সেইদিনাখনৰ কাৰণে মই নিজে ভবাৰ কাৰণে ৰক্ষা পৰি গ'লোঁ হয়তো আজি মই জীয়াই নাথাকিলো হয় সেই ভূতটোৰ পিছে পিছে গৈ থাকিলোঁ হয়